ছাৰ ছাৰ মই আপোনাক আপোনাৰ ষ্টোডেণ্ট আছিলোঁ মই এটা কথা সুধিব কাৰণে ফোন কৰিলোঁ মোৰ মানে আপোনাৰ এই য়োগাৰ বিষয়ে দুটামান কথা সুধিব লগা আছিলে মোৰ মানে অলপ এই গেছৰ প্ৰব্লেম হৈ আছে আৰু পিঠিৰ এই ৰাজহাড়দালৰ ওচৰত অলপ বিষ হৈ আছে এইখিনি বিষয়ে অলপমান যোগা কেনেকুৱা ধৰণৰ যোগা কৰিলে অলপ আৰাম পাম অ' সেই বিষয়ে অলপ ক'বচোন হয় হয় হয় হয় হয় কৰোঁ সূৰ্য নমষ্কাৰ কৰিছিলোঁ আগতে বহুদিন কৰা নাই মানে হয় হয় হয় হয় হয় হয় ছাৰ অ' ঠিক আছে হ'ব ছাৰ মই এইখিনি এবাৰ কৰি আৰাম নাপালে আকৌ এবাৰ আপোনাক যোগাযোগ কৰিম